ঘৰত পোহা চৰাই সাধাৰণতে পাৰ হাঁহ কুকুৰা কইলাৰ এইবিলাকে ঘৰত পোহা মানে ঘৰত পোহা চৰাই মানে সেইবিলাকে যেনেকৈ তেওঁ সিহঁতৰ মানে খাদ্য হৈছে ধান চাউল মাকৈ ঘেঁহু এইবিলাকে সিহঁতৰ খাদ্য আৰু মানে সিহঁতক মানে চাউল ধান এইবিলাক দিয়া হয় তাৰপিছত আকৌ মানে আপুনি সোনকালে ডাঙৰ কৰি বা বিকো বুলিবলৈ সিহঁতক মানে হেৰি দিব লাগে সিহঁতক যদি আপুনি ঘৰত পোহা চৰাই পাৰ হাঁহ কুকুৰা কয়লাৰ ব্ৰইলাৰ এইবিলাক হাঁহ কুকুৰাক মানে দিব লাগে ধান চাউল তাৰপিছত ধানৰ পৰা ওলোৱা মানে বাকলিটো ভাতৰ লগত সানিও খোৱা হাঁহক খোৱাব পাৰি তাৰপিছত কুকুৰাক চাউল ধান সিহঁতে মানে গোটা জাতীয় খাদ্য খায় পাৰ কুকুৰা কয়লাৰ এইবিলাকে ভাত খায় মানে ভাত খোৱালে সিহঁতে মানে চাউলতকৈ ভাত দিলে মানে সিহঁতে বেছি জো বেছি শকত হয় তাৰপাছত পাৰয়ে আকৌ চাউল ধান ভাত সকলোৱে খাদ্য আমি দিওঁ মানে সিহঁতক তাৰপিছত আকৌ হাঁহক বিশেষকে দিওঁ ভাত আৰু তুংগুৰি মানে চাউলৰ পা ওলোৱা বাকলি মানে তুংগুৰি বুলি কওঁ আমি সেইবিলাক মানে সানি কিনি হাঁহক খোৱাওঁ তাৰপিছত ধানো দিওঁ ধানৰ পৰা ওলোৱা পটানটোও দিব পাৰি সিহঁতে ধানৰ যিটো জাৰি কিনিয়ে এটা পাতলা কে ওলাই যে সেইটো হাঁহক খোৱাব পাৰি মানে সেইবিলাক খোৱালে মানে সিহঁতে মানে আপুনি টাইমত যদি সিহঁতক খাদ্য খোৱাই মানে সিহঁতৰ পা মানে সোনকালে লাভাম্বিত হ'ব পাৰে আপুনি যদি হাঁহ কুকুৰাক নুখোৱালে সিহঁতে মানে সোনকালে ধৰক ডাঙৰ নহ'ব আমি সেইকাৰণে মানে সিহঁতক ঘেঁহু মাকৈ এনেকুৱা চাউল ধান সেইবিলাক খোৱাওঁ হাঁহক বিশেষকৈ হাঁহক বেছিকৈ আমি ভাতৰ লগত মানে চাউলৰ বাকলি যেনে তুঁহগুৰি বুলি কয় সেইটোকে সানি দিওঁ মানে সিহঁতক তাৰপিছত আকৌ কুকুৰাক মানে কুকুৰাটো মানে বেছি সোনকালে ডাঙৰ কৰোঁ বুলি ক'লে মানে আমি দোকানৰ পৰা দানাও খোৱাব পাৰোঁ দানা খোৱালে মানে বেছি যোৰ ডাঙৰ হয় কুকুৰা পোৱালি হওক হাঁহৰ পোৱালি হওক মানে যদি আপুনি ব্ৰইলাৰক এটা দানা খোওৱা হয় যে সেই ব্ৰইলাৰ দানাটো যদি আনি যদি সিহঁতক সৰুৰ পৰাই খোৱাই নহয় তেতিয়া সিহঁতে বেছি যোৰ ডাঙৰ হয় আৰু পাৰ চৰাইক বিশেষকৈ মানে ধান চাউলে দিওঁ ধান চাউল খুৱাওঁ তাৰপিছত আকৌ কয়লাৰো ধান চাউল ভাত এইবিলাকেই খায় কিন্তু হাঁহকহে আমি মানে ভাতৰ লগত মানে চাউলৰ বাকলি তুঁহগুৰি বুলি কয় সেইটো সানি খুৱাওঁ সেইবিলাক খোৱালে মানে টাইম টেবুলত যদি সিহঁতক আমি খুৱাওঁ ৰাতিপুৱা দিলোঁ ধৰক ৰাতিপুৱা দুপৰীয়া হাঁহৰ যেতিয়াই তেতিয়াই সিহঁতক ভোকেই লাগে কুকুৰাৰো মানে পাৰ চৰাই ধৰক ৰাতিপুৱাতে সিহঁতক এবাৰ দিওঁ তাৰপিছত আকৌ মাজে মাজে দিয়ে থাকোঁ দি মানে দিনটো আকৌ যেতিয়া বান্ধিব হয় সেইটো টাইমতো দিওঁ এনেকেই মানে আপুনি ভালকৈ নিজেই মানে খোৱা বোৱা ক্ষেত্ৰত যতন ল'লে মানে সোনকালে ডাঙৰ হয় আৰু যতনৰে বেছি গুৰুত্ব দিব লাগে আপুনি যিমান যতন ল'ব হাঁহ কুকুৰা ছাগলী ওহ ছাগলী ওলাইছে এইটো ভুল হ'ল ছ'ৰি মানে হাঁহ কুকুৰা পাৰ কয়লাৰ ব্ৰইলাৰ এইবিলাক আপুনি যিমান যতন ল'ব মানে সিহঁতক যিমান মানে খুৱাব পাৰে সিমানেই সিহঁতৰ পৰা আপুনি লাভাম্বিত হ'ব পাৰিব সিমান সোনকালে সিহঁতে ডাঙৰ হয় আৰু মানে আৰু মানে সিহঁতে সিহঁতক মানে আপুনি ধৰক হাঁহক আপুনি পোৱালিতেটো সিহঁতে তুঁহগুৰি আৰু হেৰি ভাত খাব নোৱাৰে ন তেতিয়া ভাত খাই মানে ভাতটো খুন্দো চাউল খাই ধৰক ভাত খাই সৰুতে তাৰপিছত আপুনি মানে ব্ৰইলাৰ দানা যদি আনি খোৱাই ব্ৰইলাৰক আমি যিটো দানা খোৱাওঁ দোকানৰ পৰা কিনি আনি সেই দানাটো যদি আমি হাঁহ পোৱালিক খোৱাওঁ সিহঁতে মানে খুব সোনকালে ডাঙৰ হয় আৰু কুকৰাও সেই একে সৰুতে যদি আপুনি ব্ৰইলাৰ দানাটো খোৱাই নহয় সিহঁতে সোনকালে ডাঙৰ হয় তেতিয়া যিমান সোনকালে ডাঙৰ হয় আৰু সিমান সোনকালে আমি বেচি কিনি তাৰপৰা আমি লাভান্বিত হওঁ আৰু আমাৰ নিজৰ ঘৰখন চলিব পাৰোঁ পৰিয়ালটো চলিব পাৰো আমাৰ আমি গোটত থকা মানুহ এইবিলাকেই কৰোঁ আ হাঁহ কুকুৰা পাৰ এনে এনেকুৱাবিলাকে আমি পুহি লাভান্বিত হৈ আহিছোঁ আৰু এনেদৰে খোৱাওঁ মানে পাৰ পাৰ মানে তেনেকৈ আমি মানে সিহঁতক সময়মতে যতন লওঁ ধৰক খোৱা সময়ত সিহঁতক মানে আমি মানুহজনী লাগি থাকোঁ যে যোনটো সময়ত সিহঁতক যিটো আমি আহাৰ দিব লাগে আ বিশেষকৈ আপোনাক ক'লোৱে যে ধান চাউল মাকৈ ঘেঁহু এইবিলাক সিহঁতক খোৱাওঁ তাৰপিছত আকৌ হাঁহক আমি যেতিয়া হাঁহটো ডাঙৰ হৈ যায় তেতিয়া আমি মানে চাউলৰ ধানৰ বাকলি মানে তুংগুৰি বুলি কয় মানে মিলত খুন্দালে যিটো ধানৰ বাকলি ওলাই মিহিটো সেইটো মানে সিহঁতক আমি ভাতৰ লগত সানি দিওঁ সানি আৰু তেনেকৈ সিহঁতক যতন লৈ মেলি আমি খোৱাই বোৱাই আৰু আমি যিমান সোনকালে আমি যিমান যতন লওঁ আমাৰ নিজৰ ওপৰত কথা আমি সিহঁতক যিমান যত্ন লৈ খোৱাব পাৰোঁ মানে যিমান দিব পাৰোঁ খোৱাব পাৰোঁ সময় সময় সিমান সোনকালেও আমি মানে লাভান্বিত হওঁ আৰু